মই তেনেকুৱা ধৰণৰ প্ৰদৰ্শনী বা এক্সপ'লৈ গৈ পাইছোঁ এবাৰেই আৰু তেওঁলোকে নিজৰ প্ৰদৰ্শনী তেওঁলোকে নিজৰ আৰ্টৰ প্ৰদৰ্শনী বহুত ধুনীয়াকৈ আগবঢ়ায় আমাৰ আগত আৰু তেনেধৰণে মই এবাৰেই চাবলৈ গৈছিলোঁ আৰু খুব ভাল লাগিলে তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিভাবিলাক ইমান ধুনীয়াকৈ দাঙি ধৰিব পাৰিছে আৰু তেনেধৰণৰ এক্সপ'লৈ মই আৰু যাব বিচাৰো চাব বিচাৰো প্ৰতিজন ব্যক্তিৰ সুপ্তৰ প্ৰতিভাবিলাক কেনেধৰণে তেওঁলোকে প্ৰকাশ কৰিব পাৰিছে